এক লাখ চল্লিছ হাজাৰ নশ বাষষ্ঠি চাৰি লাখ পাঁচ হাজাৰ সাতশ বিছ সাত লাখ তিনি হাজাৰ দুশ চল্লিছ দুই লাখ পঞ্চাছ হাজাৰ তিনি লাখ বাৰ হাজাৰ বাৰশ আশী